হেল্ল' আপোনালোকৰ অঁ যিটো মানে কোৰীয়ান মইশ্ৱৰাইজাৰৰ কথা কেইদিনমানৰ আগতে ভালকৈ কৈ আছিলোঁ আপোনালোকে যিটো এইটো যিটো বাল্কত অৰ্ডাৰ দিয়া পাছত যিটো পঠিয়াইছে মইশ্ৱৰাইজাৰ মোৰ এনেকুৱা লাগিছে যেন এক্সপায়ৰী ডে'টেড যোৱা বা প্ৰডাক্টটোৰ মানে ভিতৰৰখিনিত কিবা গণ্ডগোল হৈছে নেকি বিকজ এতিয়া যেতিয়া ইউজ কৰিব লৈছে মোৰ ফ্ৰেণ্ডজ আৰু ফেমিলিয়ে মেইবি এইটো নতুন প্ৰডাক্টটো নতুন ৰিব্ৰেণ্ড কৰা হৈছে নেকি যাৰ কাৰণে অকণমান তাত নাইচিনামাইডৰ পৰিমাণটো বেছি আছে নেকি মোৰ ফেমিলি এণ্ড ফ্ৰেণ্ডজৰ অলপমান পিলিং ষ্টাৰ্ট হৈছে ময়শ্ৱৰাইজাৰটো ধৰি লওক পিলিং কৰিব নালাগে মইশ্ৱাৰটো ইনটেক্ট কৰিব লাগে সেইকাৰণে মানে চান আপোনাৰ নাইচিনামাইডৰ পিছত ছেণ্ডউইচ কৰা সময়ত মইশ্ৱৰাইজাৰটোৱে অলপমান প্ৰবলেম দেখা দিছে অলপ পিলিং হৈছে ছ' আই গেছ আপোনালোকে অকণমান কুৱালিটি চেক কৰিলে ভাল হয় বিকজ এইটো যদি প্ৰবলেম ক্ৰিয়েট কৰে তেন্তে আপোনালোকে বেড ৰিভিউজ পাব আৰু সেইখিনি আপুনি ধ্য়ান ৰাখক